পৰ্যটনৰ পৰা প্ৰশাসন আৰু স্থানীয় লোকৰ এনেদৰে লাভ হয় যে পইচা পাতি ধৰা পইচা পাতি আহিলে ৰাস্তা ৰাস্তা ধৰক কাৰ কোনোবা গাঁৱত কোনোবা ঠাইৰ ৰাস্তা বেয়া সেইসমূহ ৰাস্তা বনাবলৈ সুবিধা আহে পইচা পাতি দিলে সেইবিলাক সুবিধা দিয়ে বা ক'ৰবাত ঠাই কোন ক'ৰবাত ঠাইবোৰ বোলে বেয়া হৈ আছে সেইবোৰ ঠাইবোৰ বনাবলৈ মানে লাভ হয় বনোৱাত বনাবলৈ লাভ হয় সেইবোৰ বনাবলৈ লাভ হয় ৰাস্তা ক'ৰবাত ৰাস্তা বেয়া হৈ আছে সেইবিলাক পৰ্যটকৰ পৰা তেনেদৰে লাভ হয় ৰাস্তা ধৰক পইচা পাতি আহিলে ৰাস্তা পদূলিৰ পৰা লাভ হয় বা ঘৰ দুৱাৰ পৰা লাভ হয় তাৰপৰা এনেকৈ ধুনীয়া ধুনীয়া ঠাইবোৰ মানে বনাবলগীয়া কিছুমান থাকে সেইবিলাক সেইবিলাকৰ পৰাও লাভ হয় ধৰক আকাশী গংগাই ধৰক বা তাত তাতে ধুন ধুনীয়া ধুনীয়া বা দলং বা কিবা চিনেৰী বা কিবা মূৰ্তিয়ে বনাবলৈ হওক সেইবিলাক পৰ্যটকৰ পৰা সেইবিলাকো লাভ হয় বা ৰাস্তা ৰাস্তাবোৰ বেয়া বেয়া ৰাস্তা থকাবোৰক সেই পৰ্যটকৰ পৰা লাভ হৈ থকা কোনোবা গাঁৱত ৰাস্তা বেয়া হৈ আছে সেইবোৰ ৰাস্তাবোৰ ভাল কৰিবৰ বাবে হয় পৰ্যটকৰ পৰা এনেদৰে লাভ হয় যে এনেকুৱা ক'ৰবাত বনাবলগীয়া কিছুমান থাকে কিছুমান বনাবলগীয়া থাকে যে ক'ৰবাত এনেকুৱা ঠাই আছে তাত একোৱেই হোৱা নাই একো উন্নতি হোৱা নাই ধৰক এনেকুৱা ধৰক চিনেৰী বনাবলগীয়া বা চাবলগীয়া বস্তু তাত নাই দূৰ দূৰৰ পৰা আহিব আহি চাবলগীয়া তাত বস্তু নাই তেনেকৈ পৰ্যটকৰ পৰা সেইবিলাক বনা বনালে মানে ভাল হয় দূৰ দূৰৰ পৰাও যেতিয়া ফুৰিবলৈ আহিব মানুহ চাবলৈ আহিব যে এনেকুৱা ঠাই আছে তাত বৰ ধুনীয়া ধুনীয়া ঠাই আছে তেতিয়া মানে চাবলগীয়া মানে এনেকৈ ধুনীয়া ধুনীয়া আছে তাত চাবলৈ আহিব তেতিয়া সেই পৰ্যটকবোৰ পৰ্যটকৰ পৰা সেইবোৰ বনালে মানে পইচা পাতি আহিলে মানে বনালে সেইবিলাক কাম কৰিলে মানে তেতিয়া দূৰ দূৰণিৰ পৰা চাবলৈ আহিব মানুহ আহিব চাবলৈ যে এনেকুৱা ঠাই ইমান ধুনীয়া বা এনেকৈ ফুৰিবলৈ বা চাবলৈ আহিবলৈ মই এইবিলাক ধুনীয়া হয় বা ধৰক কোনোবা গাঁৱৰ ৰাস্তা বেয়া হৈ আছে বোলে সেইখন ৰা পৰ্যটকৰ পৰা সেইবোৰ ৰাস্তা আহিলে মানুহৰ খোজকাঢ়িবলৈ গাড়ী মটৰ চলিবলৈও অসুবিধা হয় এতিয়া ৰাস্তা বেয়া হৈ থাকিলে মানুহ খোজকাঢ়িবলৈও বেয়া পায় গাড়ী মটৰ সোমাবলৈও বেয়া পায় এতিয়া সেইবোৰ পৰ্যটকৰ পৰা মানে সেই তেনেকুৱা প্ৰশাসনৰ এনেদৰে লাভ হয় যে পইচা পাতি আহিলে এনেকুৱা এনেকুৱা বস্তু বা এনেকুৱা ধৰণৰ বনাব বনাব পাৰি বনাব পাৰি ধৰক ক'ৰবাত তেলৰ বিয়ছি আহিছে বনাবলৈ সেইবিলাক বনাব ক'ৰবাত বোলে চিনাৰ চিনেৰী ধৰক সেইবিলাক বা কাজিৰঙাত কাজিৰঙাত বোলে এনেকুৱা বেয়া হৈ আছে জেগাডোখৰ সেইখিনি বনাবলৈ আহি পইচা আহিলে সেইবিলাক কৰ কাৰণেও ভাল হয় পৰ্যটকৰ পৰ্যটকৰ সেইবিলাকৰ কাৰণেও লাভ হয় যে ধৰক কাজিৰঙাতে ধৰক কিবা বনাবলগীয়া ঠাই এডোখৰ আছে সেইটো প্ৰশাসনৰ পৰা পৰ্যটকৰ পৰা সেইবোৰ বনালে মানে প্ৰশাসনৰ এনেদৰে লাভ হয় যে ধৰক আৰু এনেকুৱা ঠাই কিছুমান আছে বনাবলগীয়া যে ঠাই বনাবলগীয়া আছে ঠাই কিন্তু সেই পৰ্যটকৰ পৰা মানে বনাবলৈ পইচা পাতি আহিলে সেই বনাবলগীয়া ঠাইবোৰো বনাব পাৰি তে প্ৰশাসনৰ তেনেদৰেই লাভ হয় যে ক'ৰবাত যিবোৰ বেয়া হৈ আছে ধৰক কোনোবা ঠাইত বেয়া ক'ৰবাত কিবা বনাবলগীয়া আছে সেইবিলাকৰ কাৰণে পৰ্যটকৰ পৰা সেইবোৰ তেনেকুৱা স্থানীয় লোকৰ লাভ হয় দে থাকিবলৈ ধৰক ক'ৰবাত কিবা ঠাই বেয়া হৈ আছে সেই ঠাইখিনি বনাবৰ কাৰণে বাবে সেইবোৰ সেইবোৰৰ কাৰণে পৰ্যটকৰ স্থান পৰ্যটকৰ পৰা সেই প্ৰশাসন আৰু স্থানীয় লোকৰ এনেদৰেই লাভ হয় ধৰক ধৰক কাকচাং কাকচাঙতেই ধৰ ধৰা কাকচাঙত এনেকুৱা আগত নাছিলে সেই পৰ্যটকৰ পৰা এতিয়া দলং বনাই দিছে পানী যোৱা দলং দ দলঙেদি পাৰ হৈ যাব পৰা সেই তেনেকৈ পৰ্যটকৰ বনাইছে পৰ্যটকে সেইবিলাক সুবিধা দিছে প্ৰশাসনক সেইবিলাক স্থানীয় লোকৰ তেনেকুৱা সুবিধা হৈছে ধৰক ৰাস্তা দিছে ৰাস্তা দিছে পৰ্যটনে ৰাস্তা দিছে সেই পৰ্যটনে ৰাস্তা দিছে সেই ৰাস্তা ভাল হোৱাৰ বাবে প্ৰশাসন আৰু স্থানীয় লোকৰ তেনেকৈ লাভ হৈছে মানুহ অহা যোৱা কৰিবলৈ গাড়ী মটৰ চলিবলৈ তেনেদৰে লাভ হৈছে ক'ৰবাত বনাবলগীয়া ঠাই বহুত যেনিবা বেয়া হৈ আছে সেই পৰ্যটকৰ পৰা সেইবোৰ বনাইছে সেই তেনেকেই প্ৰশাসন আৰু স্থানীয় লোকৰ লাভ সুবিধা লাভ হয় বা লাভ হয়